যোৱাকালি অৰ্ডাৰ দিয়া কেমেৰাটো আহি পালে ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ কিন্তু কেমেৰাটো ফটো মাৰি চাইছোঁ ফটো ব্লাৰো নহয় ফটো ভাল ফটোবোৰো ভাল নুঠে আৰু বেটেৰী চাৰ্জ দি কেমেৰাটো চলাওঁ কিন্তু চাৰ্জো বেছি দেৰি নেযায় আৰু গৰম হৈ হৈ যায় এই কমে আৰু দহ দিনলৈ যেতিয়া ৰিটাৰ্ণ পলিচিটো আছে মই এইটো ৰিটাৰ্ণ কৰি দিম আৰু দোকানত গৈ ভাল চাই চিতি এটা কেমেৰা ল'ম আৰু